সংবাদ মাধ্যমে নিউজ চেনেলবিলাকৰ ওপৰত অদ্ভুত ধৰণৰ বাতৰি প্ৰচাৰ কৰে সেই তেনেকুৱা বাতৰি আমাৰ জনসাধাৰণে

বিশ্বাস কৰি লয় কিন্তু ভুৱা বাতৰি বহুত প্ৰচাৰ হয় হাণ্ড্ৰেডত এইটি পাৰ্চেণ্ট শুদ্ধ আৰু টুৱেণ্টি পাৰ্চেণ্ট ভুৱা বাতৰি হিচাপে প্ৰকাশ পায় আজিকালি বিভিন্ন ধৰণৰ টিভি চেনেলেই হওক যেনে আপোনাৰ নিউজ লাইভ ডি ৱাই থ্ৰী ছিক্সটি ফাইভ প্ৰাগ নিউজ আচাম টক্স এইবিলাক নিউজ চেনেলৰ পৰাই আমাৰ বহু জনতাই এতিয়ালৈকে বহু উপলব্ধি কৰি আছে কিন্তু ভুৱা বহু মানুহ এতিয়াও আগবাঢ়ি যাবলৈ পৰা নাই